অঁ বাইদেউ মই মানে ঘৰ এটা নতুন ঘৰ এটা ল'ম বুলি ভাবিছিলোঁ কিনিবলৈ আহিছিলোঁ আপোনালোকৰ তাত তেনেকৈ পোৱা যাব নেকি ঘৰ

ঘৰটো কিনিবলৈ গৈ আছো মানে মই ঘৰটো কেনেকুৱা ধৰণৰ হ'ব জেগা তেনেকৈ কিমান আছে ঘৰটোৰ মাটি বাৰী

এনেই ঘৰটো আলিৰ কাষতে আছে ঘৰ গাড়ী মটৰো অহা যোৱাৰ সুবিধা আছে

অঁ পইছা পাতি কেনেকৈ হ'ব ঘৰটোত দাম দৰ কিমান পৰিব মই তেনেকৈ কিনো বুলি ক'লে ঘৰটো মানে আপোনাৰ ঘৰটো মই গোটেইটো কিনি ল'ম কিমান হ'ব ঘৰটোত

তাকেইতো আপুনি এতিয়া ঘৰটোৰ দাম মাটি মাটিৰ দাম ঘৰৰ দাম মিলাই পিনাই আপুনি ক'ব লাগিব ন তেতিয়াহে মই দামটো মিলাই দিব পাৰিম ত্ৰিছ লাখ পৰিব মই গৈ আছো অঁ ঘৰটো মানে কি মোৰ যদি দাম দৰ পতি যায় পইছা মানে চব মিলি যায় মোৰ ঘৰটো যদি পচন্দও হয় হোৱা মতে মই ঘৰটো কিনি ল'ম বুলিয়েই ভাবিছোঁ মানে সেইটো কাৰণে কথা পাতি লৈছোঁ ভালকৈ তাতটো এনেই লেট্ৰিন বাছৰুমবিলাক ভিতৰতে আছেনে বাহিৰত আছে

থ'ব পৰা সুবিধা আছেনে ঘৰটোত জেগা গাড়ী চাড়ি থ'ব পৰাকৈ সুবিধা আছে নাই ঘৰটোত

দামটো কমাব পাৰিব নাই আপোনাৰ মতে মোৰ মইতো কমাব বিচাৰিম ন আপুনি কমাব নাই তাৰ ভিতৰতে কম বেচ হ'ব নাই দামটো অকল এটাই ঘৰ সেইটোৱে আপোনাৰ সেইটোৱে আছেনে আৰু বেলেগ ওচৰে পাঁজৰে আৰু তেনেকৈ বিক্ৰী কৰিবলগীয়া ঘৰ আছে মই যদি আপোনাৰ ঘৰতো পচন্দ নহয় বা সেইটোৱে ল'ম যদি মোৰ বোলে পচন্দ নহয় তেতিয়া বেলেগ আৰু ওচৰত চাব পাৰিম নাই বেলেগ আছে নাই আৰু চাব পৰাকৈ

মানে গাঁৱৰপৰা গৈছোঁতো ল'ৰা ছোৱালীবোৰ পঢ়াবলৈ বহুত মানে কি দিগদাৰ হৈ যায় ন গাঁৱৰপৰা অহা যোৱা কৰিবলৈ আজি দিগদাৰ হয় টাউনৰ অকণমান জেগালৈ ওলাই যাম বুলি ভাবিছোঁ নতুন ঘৰ এটা কিনিম বুলি ভাবিছোঁ টাউনতে এনেকৈয়ে নতুন ঘৰতো কিনি থাকিম বুলি ভাবিয়েই মানে কৈছোঁ ঘৰটো অঁ হ'ব বাইদউ ঠিক আছে মই গৈ আছো দেই আপোনাৰ ঘৰটো চাবলৈ ঠিক আছে হ'ব দিয়ক